অঁ হেল্ল' অঁ ভাল ভাল কি মনত পৰিলেও আজি তোমাৰ তোমাৰ ভাল অঁ ভাল ভাল অঁ কোনটো বাৰু অঁ হয় নেকি মই এইটো কথা গমে পোৱা নাছিলোঁ অ'

অঁ ভালে কৰিলা ভালে কৰিলা তুমি ক'ত আছা নো এতিয়া অঁ ঘৰতে ন অঁ অঁ তাকে মই ফোন অহা দেখি ভাবিছোঁ আজিনো কি হ'ল ব্ৰেইনটো কোনফালে গ'ল ইমান ছোৱালীজনী মনত কৰিছে ব্ৰেইন ভাল হৈ গ'লনে অঁ তাকে ভাল লাগিব ন চবকে লগ পাম অঁ টো কাকো লগেই পোৱা নাই কণ্টেক্ট নাই মোৰ ইমান কাৰো লগত তোমাৰ আছে অঁ সেইবিলাকে আৰু অঁ

আৰু এতিয়া এলোমিনি মিটৰ চাগে ইমান নাযাব চাগে ক'ত আহিব পাৰিব

অঁ টো তাকেই আগৰ দিনকেইটাই ভাল আছিলে অ' অঁ তাকে ভালেই কৰিলা দেই খবৰটো দিলা নহ'লেতো মই গমেই নাপালো হেঁতেন তাকে অঁ অঁ মোৰ সেই আমাৰ লগৰ এটা আছে ন তাক খবৰটো দি দিব লাগিব তেতিয়া আহিলে ভাল লাগিব

এই বিকাশ আকৌ বিকাশহঁতক চিনি পোৱা নহয় সেইতিও যাব পাৰিব অঁ সিহঁতি চবৰ লগত নাই অঁ আহিলে ভালেই

তাকে অ' যাম যাম খালি কি পিন্ধি যাবাও তুমি

অঁ কালাৰ মিলাই গোটেইখিনি পিন্ধিব'লে মানে ভাল লাগিব নহ'লে এই এজনীয়ে বেলেগ কিবা পিন্ধিব তেনেকে ভাল নালাগে একে পিন্ধিলো আছে তো বেলেগত ক'ৰবাত ক'ৰবাত বহুতখিনিয় পৰি আছে ল'ৰাখিনিতো বিয়া নাই পতা ছোৱালী ধৰি লোৱা এই পাতিছে যদিও এতিয়াও আছে বহুতখিনি কাৰণ সিহঁতৰ লগত আমাৰ এতিয়া কণ্টেক্ট নাই বুলিয়ে তেতিয়া সিহঁতক যদি আমি ফোন কৰোঁ বা আজিকালিতটো ফেচবুকত পামে সিহঁতক বিচাৰিলে গতিকে আৰু কিছুমান আছেগৈ খবৰ পাবও পাৰে বা হোৱাটছ আপ গ্ৰুপটোত এড হ'বও পাৰে অঁ কৰিব চাগে অঁ অঁ ছাৰজন বহুত ভাল আছিলে দেই ছাৰহঁতলৈ মনত পৰিয়ে থাকে অঁ আগৰখিনি ভাল আছিলে কিন্তু দেই অ' গান গাবা অঁ গাবা গাবা ভাল কথা এইটো মই এইটো গান চানত নাই নহয় তোমাৰ এতিয়া মই গান গাবলেয়েই নেজানো এই আমি এটা কাম কৰিব পাৰোঁটো নহ'লে আমাৰ টিমটো এটা বিহু দলেই উলিয়াব পাৰোঁ দেখোন ধুনিয়াকৈ অঁ

সেইটোৱে ভাল বাৰু এটা কাম কৰিম এতিয়া আমি তেতিয়া চাদৰ মেখেলা এই বিহু নাচ ড্ৰেছটো পিন্ধিলেই হ'ল ৰিহা মুগা মেখেলা হয় নে নহয় তেতিয়া

নচাও হৈ গ'ল মিলি যাব এয়া আৰু সেইটোৱে ভাল হ'ব দেই এই সিহঁতক কলে ওলাব সেইকেইটা কম আৰু সিহঁতক তাকে সেই কাপোৰ চাপোৰ এতিয়া ৰেডি কৰিবলৈ হ'বই দেখোন টাইম বেছি নাই নহয় দিন পালেহি নহয় এতিয়া কাপোৰ চাপোৰ উলিয়াব লাগিব আকৌ মোৰ থ্ৰেডিং কৰিব লাগিব অকণ তাকৌ মই ঘৰত নাই তোমাৰ আকৌ ঘৰলে যাব লাগিব ধেৰ কাম মই আছোঁ তোমাৰ ডিব্ৰুগড়ত অঁ এই মাষ্টাৰ্ছ কৰিছোঁ আকৌ তাত ডিব্ৰুগড়তে এয়া অঁ অঁ যাম যাম ভালেই হ'ল তুমি কলা মোৰতো লাগিয়ে আছিলে কেতিয়ানো কলেজখন দেখিব পাম

অঁ হ এই মোৰ ফোনটো বেয়া হ'ল নহ'লে মোৰ আগতে কণ্টেক্ট আছিলে সিহঁতৰ লগতো কিন্তু ফোনটো বেয়া হৈ পাচৰ পৰা এতিয়া কাৰো লগত কণ্টেক্ট নাই নাম্বাৰো নাই তোমাৰ নাম্বাৰো নাছিলে আজিয়ে তুমি ফোন কৰোঁতে মই এই মইতো ভালেই পাইছোঁ অঁ নহ'লে নেপালে হৈ তুমি

তেনেকে সেইদিনা তেতিয়াহ'লে অকণ সোনকালে যাম ন ইমান দেৰি কৈ গলেও ভাল নালাগিব নহয় ছাৰহঁতক লগ কৰিব লাগিব অঁ

তাকে তাকে অকণ সোনকালে যাব লাগিব নহ'লে দেৰি টাইমে নাপাম দেখোন আমি

বাজিব বাজিব আকৌ গৈ ছাৰ মেডমহঁতক প্ৰথমে লগ কৰি ল'ম তাৰপিছত জুনিয়ৰখিনি ওচৰলৈ যাম আকৌ লগৰখিনি তাত পামে নহয় তেতিয়া তাৰপিছত আমি আৰু খালি ইমান একেবাৰে দেৰিলৈকেও নাথাকোঁ আৰু সমাপ্ত হােৱালৈকে কাৰণ মই আকৌ যাবগৈ লাগিবতো মই সেইদিনা যামগৈ আগদিনাহে মই আহিম তাৰপিছত কাপোৰ চাপৰে ভণ্টিহঁতকে কম আৰু ইস্ত্ৰী কৰি থবলৈ মই চিধা গৈ মান পিন্ধি আৰু যাম তালে যাম আৰু কিন্তু তুমি কিহত যাবা

ফোন এটা কৰি দিম অঁ কোৱা সেইটো ভাল কথা কৈছে দেই সেইটো ভাল হ'ব

কিতাপ দুখন মান অঁ

আৰু আমাৰ হেৰি কৰিব পাৰিতো এইটো কি আছিলে চাৰ্ট বাৰু গামোচা এখন এখনো দি দিব গ'ল হয় নহয় অঁ অঁ দিব তাকেটো চবে দিব পাৰিব

অঁ ভাল পাব সেইটোৱেটো অঁ অঁ অ' সেইজনিটো নহ'ব তাকে তুমি আজি ফোন কৰিবা কাক কাক কোৱা ময়ো কণ্টেক্ট কৰিম মোৰ দুজনীমানৰ নম্বৰ আছে অঁ সেইটো ভৰাই দিবা অঁ অঁ তেতিয়া সুবিধা হ'ব

তেতিয়া আৰু তাত পাতি ল'ম আমি আলোচনাটো পাতি ল'ম নাম্বাৰখিনি তাত পাই যামতো ছাৰে এড কৰিলে

পাতি লোৱা অঁ অঁ অঁ সেইটো গধূলি ফোন কৰিবা দেই অঁ অঁ অঁ ঠিক আছে হ'ব